বিছ জুলাই দুহেজাৰ বাৰ সাতাইছ জুন দুহেজাৰ চৈধ্য দুই জানুৱাৰী দুহেজাৰ সোতৰ দহ এপ্ৰিল দুহেজাৰ একৈছ একৈছ আগষ্ট দুহেজাৰ বাইছ